মই প্ৰথমবাৰ অসমৰ পৰা বাহিৰলৈ যাওঁতে যাম বুলি ভাবোতে অকণমান ভালো লাগিছে মনটো বেয়াও লাগি আছে কেনেকে যাম গৈ কেনেকুৱা লাগিব কি কি মানে পাম মানে গৈ আৰু প্ৰথমে কৈছো আৰু ঘৰত যে যাম অসমৰ পৰা বাহিৰলৈ যাম হে তাৰ পিছতে ঘৰত কৈছে কাৰ লগত যাবিগেনে মোৰ লগৰ এজনৰ লগত যাম ক'লো মোৰ লগৰজনৰ ঘৰৰ মানুহ তেওঁলোকৰ লগত ঘৰৰ আমাৰ হেৰি ভাল ৰিলেচনো ভাল আমি তাৰ পিছতে গোটেইখিনি আৰু মই গৈছো লগৰ কেইবাজনো গৈছে আপোনাৰ ট্ৰেইনতে গৈছো বাৰু তাৰ পিছত মোৰ দাদাহঁতো গৈছে থ'বলৈ মাক কৈছো যোৱাৰ আগতে ধৰি লওক আপোনাৰ মাও মনতো অকণমান বেয়া কৰিছে দুখ লাগিছে আজিলৈকে আৰু বাহিৰলৈ যোৱাই নাই ই কেনেকৈ যাম কি কৰিম এনেকৈ চিন্তা এটা কৰিছে কিন্তু তেও বুলি যাওঁ বুলো যেতিয়া ক'লো যাওঁ আৰু বুলো তাৰ পিছতে গ'লো যাওঁতে আৰু থ'বলৈ গ'ল তাৰ ট্ৰেইনত গৈছো ঘৰৰ পৰা ডেষ্টিনেশ্যনটো আমি য'ত যিখন ট্ৰেইনত গৈছো প্ৰায় আপোনাৰ ষ্টেচনলৈ এ ত্ৰিছ চল্লিছ কিলোমিটাৰ মান হ'ব তাৰপিছত ৰাতি আপোনাৰ বাৰটা বজাত আছে ট্ৰেইন তাৰ পিছত ইয়াৰ পৰা গৈছো আপোনাৰ তাৰ পিছতে এ কেইটা দছটা মান নে চাৰে দছটা মানত গৈছো গৈ মেলি আপোনাৰ পালোগৈ পাই মেলি ধৰি লওক আৰু পোন্ধৰ বিছ মিনিটমান আছে আৰু ট্ৰেইন মানে পাবলৈ আৰু তাৰপিছতে আৰু ফাইনেলি ট্ৰেইনখন আহিলে ট্ৰেইনখন অহাৰ পিছত আপোনাৰ আমি আৰু নিজৰ আপোনাৰ যিখিনি বস্তু বেগ চেগ লৈ গৈছিলো বেগ চেগ উঠালো মেলিলো তাৰপিছতে আপোনাৰ লৈ তাৰপিছতে বাকী আৰু ট্ৰেইন আপোনাৰ এতিয়া যাব হ'ল আৰু চবকে আৰু আপোনাৰ চবে আৰু যা ক'বলৈ আৰু শুভেচ্ছাটো দিছে আৰু গৈছো উঠিছো আৰু তাৰপিছতে আৰু গৈছো তাৰপিছতে আপোনাৰ গৈ আকৌ ষ্টেচন নেক্সট এটা ষ্টেচনত ৰখিছো ষ্টেচনটো এইবোৰ বস্তু চস্তু চেকিং টেকিং কৰিছে আপোনাৰ আমাৰ যিটো ডবা আছিলে ৰেলৱে' আমি তাতো এনে সেইবোৰ আপোনাৰ পুলিচ চুলিচ আহিব চেক টেক কৰে ঘুৰি ক'ত আছে তাৰপিছতে এইবোৰ টিটি আহিছে চেক কৰিছে তাৰপিছতে গৈ আছো আৰু ভালো লাগিছে বেয়াও লাগিছে আৰু হেৰিটো আপোনাৰ যোৱা হেৰিটো ৰাতি আছিলে এইবোৰ ইমান এটা হেৰি গম পোৱা নাই তাৰপিছত গৈছো আৰু তাৰপিছতে ৰাতি আপোনাৰ ৰাতিপুৱা কি খাম কি নাই এইখন আপোনাৰ ট্ৰেইনত চাৰ্ভিছ কৰে দিয়ে তেওঁলোকে সোধেহি মেনুখন দিয়েহি কি খাব কি নাই ৰাতিপুৱা দেৰি কৰিলে ব্ৰেকফাষ্টত কি খাব এনে তাৰ পিছতে তেনেকৈ লয়হি আৰু আৰু ৰাস্তাত আৰু গৈ জাৰ্নিতো গৈ আছো চাই গৈ আছো আৰু ধৰি লওক আৰু লগতে আৰু বেলেগ ফেমিলি কিছুমানো গৈছে তেওঁলোকৰ লগতো এ লাহে ধিৰে অকণমান কথা বতৰা আৰম্ভ হৈছে আৰু কথা বতৰা পাতিছো মেলিছো তেনেকৈ আপোনাৰ আমাৰ গৈ আছো ধৰি লওক আকৌ আপোনাৰ এ ব্ৰেকফাষ্টৰ সময়তে আকৌ আহে খানা অৰ্ডাৰ ল'বলৈ লান্সত কি খাব দুপৰীয়াৰ আহাৰত কি খাব সোধেহি আমি সেইবোৰ আকৌ আপোনাৰ অৰ্ডাৰ দিছো লগৰজনেও দিছে ময়ো দিছো অৰ্ডাৰটো একেলগে তাৰপিছত আকৌ আপোনাৰ তেতিয়া অৰ্ডাৰ চৰ্ডাৰ দিয়া তাৰপিছতে দিলে আকৌ ধৰি লওক পিছবেলা কিবা এটা তেনেকুৱা টাইপ আৰু তেওঁলোকৰ লগত কথা পতাইছো তেওঁলোকেও কিবা কিবি লৈ গৈছে তেওঁলোকেও কথা বাৰ্তা ঘৰ ক'ত কি কথা সোধে আৰু নতুন নতুন বহুত মানুহ চিনাকিয়ো হয় বাৰু এনেকুৱাবোৰ আপোনাৰ দূৰলৈ গৈ থাকিলে ট্ৰেইনৰ জাৰ্ণিত তেনেকুৱা হয় আৰু লগতে গৈয়ে ভাল লাষ্টত আপোনাৰ ডেৰ দিনমান হৈছে এক ৰাতি আপোনাৰ ধৰি লওক আৰু ডেৰ দিনমান লাগে তাত আমি পালোগৈ পালোগৈ মোৰ লগৰ কেইজনমান আহিলে তাতো আমাক নিবলৈ তাৰপিছত গ'লো তাৰপিছতে তাহাঁতৰ নিজৰ ঘৰলৈ লৈ গ'ল য'ত ভাড়াঘৰ লৈ আছে তেওঁলোকে তাত থাকিলো প্ৰায় আপোনাৰ দুদিন তিনি দিনমান তেনেকৈ বাহি তেওঁ বুলি আৰু তাত ধৰি লওক তাৰ যিটো আপোনাৰ পৰিৱেশ তাৰ হেৰি আপোনাৰ অলপ খাপ খাবলৈ আমাৰ ইয়াৰ পা গৈ অকণমান দিগদাৰী হয় যিমান দূৰ পাৰি চে হেৰি কৰিলো থাকিলো আমি তাত জেগাবোৰ চালো ইফাল সিফাল ঘুৰিলো খোৱা বোৱা মানে চব জেগা কিছুমান দেখালে তাহাঁতি লগত গ'লো তাৰপিছতে তাত কিছুমান চাবলগীয়া জেগা আছে ফুৰালে গ'লো যথেষ্টখিনি ভালে লাগিলে বাৰু এতিয়া আপোনাৰ কেইদিনমান চাগে ইয়াতে থাকি মেলি কেনেকুৱা লাগিব তাৰপিছত লাহে ধীৰে আৰু বাঢ়ি বাঢ়ি গ'ল আৰু দিনবোৰ